হেল্ল'

অঁ তুমি তাৰ মানে ঘৰৰ পৰা ঘৰ তুমি ঘৰৰ পৰা আহিছা আজি অঁ তুমি হেৰি অঁ নুনমাটিত আছা অঁ নুনমাটিৰ পৰা তুমি থাৰ্টি এইট নাম্বাৰ গা বাছবিলাক চলে চিটি বাছ চিটিবাছত তুমি জালুক জালুকবাৰী বুলি ক'ব তেওঁলোকে তুমি চিটিবাছ এখনত উঠি দিবা উঠিলে তুমি এই এই মানে সেইখনৰ পৰা আহি থাকিলে তুমি কাছাৰী পাৰ হৈ উঠি ফেঞ্চি পাই যাবা পাণবজাৰ চানবজাৰ পাৰ হৈ ফেঞ্চি পাবা আৰু ফেঞ্চি বজাৰত তোমাক ন নমাই দিব যদি তুমি কণ্ডাক্টৰক তুমি কৈ থৈ দিয়া ভাড়াটো বেছি নলয় আজিকালি পোন্ধৰ টকামান ল'ব চাগে মানে মই লংকেশ্বৰৰ পৰা গ'লে আজিকালি বিশ টকা মান হয় তোমাৰ সেইখিনিৰ পৰা পোন্ধৰ টকামান হ'ব চাগে তুমি স সকলো ধৰণৰ বস্তুৱেই পাবা একদম ফল মূলৰো এখন বজাৰ আছে তুমি যি বিচৰা তাকেই পাবা কাপোৰৰ পৰা তুমি যদি মেকআপৰ পৰা কিবা কিবি ঘৰত সজোৱা বস্তু ফল মূল চব মানে বিভিন্ন ধৰণৰ বস্তু পাবা তুমি ইয়াত তুমি মাত্ৰ অলপ সময় লৈ আহিব লাগিব অলপ সোনকালে আহিবা গধূলী গধূলী হ'লে অলপ দিগদাৰ হয় যে ছোৱালী মানুহ কাপোৰ কানিৰ কোৱালিটী তুমি ভালো পাবা তাত বেয়াও আছে অলপমান তুমি চাই ল'বা আৰু ফুটপাথত থকা কিছুমান ভাল আহে আৰু কিছুমান অলপমান বেয়াও থাকে তুমি চাই ল'বা কোৱালিটীটো লাৰি চালে গম পাবা চুই চালে গম পাবা অ মই মই মোৰ যোৱা হয় বাৰু মাজে মাজে বেছি বজাৰ কৰিবলগীয়া থাকিলে মই ফেঞ্চিতেই যাওঁ ঠিক আছে হ'ব দিয়া